মই ফুৰিবলৈ গ'লে বিশেষকৈ বাছ ৰেল ফ্লাইট সকলোতে মই ভালপাওঁ কিন্তু বিশেষকৈ ৰেল বেছিকৈ ভালপাওঁ কিয়নো ৰেলত খৰচ খুব কম হয় আৰু একেবাৰতে খুব দূৰণিলৈ যাত্ৰা কৰিব পাৰি সমস্যাও খুব কম দেখিবলৈ পোৱা যায় ৰেলত গ'লে তথাপিও বাছত যদি যাওঁ তেতিয়াহ'লে কিছুমানত কিছুমানৰ পৰিবহণত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় দূৰণিৰ ঠাইবিলাকলৈ গ'লে ৰৈ ৰৈ যাবলগীয়া হয় একেবাৰতে বহুত দূৰ যোৱাত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে মানে বাছতকৈ বেছি বেছি ৰেল ভালপাওঁ তথাপিও ফ্লাইটো ভালপাওঁ কিন্তু ফ্লাইট সকলোৰে বাবে সকলোৰে বাবে ফ্লাইটত যোৱা সম্ভৱ নহয় কিয়নো ফ্লাইটৰ টিকেট খুব বেছি হয় ফ্লাইটত বহুত অত্যাধিক খৰচ কৰিবলগীয়া হয় আৰু টিকেটৰ দাম খুব বেছি গতিকে ফ্লাইটৰ আৰু বাছতকৈ মই ৰেলটো বেছি ভালপাওঁ তাকে ভ্ৰমণত ধন খৰচৰ বিষয়ে যদি ক'বলগীয়া হয় গতিকে মই ৰেলকে ৰেলকেই উপযুক্ত বুলি ভাবোঁ ভ্ৰমণ কৰিব কাৰণে কিয়নো মই ৰেলত ৰেলত কি ৰেলত কেনেধৰণৰ উপযোগ্য বাহন হিচাপে মই ক'ব বিচাৰোঁ কিয়নো ৰেলত যাত্ৰা কৰিলে সমস্যা খুব কম হয় গতিকে মই আগতেও কোনো যিখিনি সুবিধা হয় ৰেলত গ'লে গতিকে মই সেই সুবিধাখিনিৰ কাৰণেই ৰেলত ভ্ৰমণ কৰি খুব ভালপাওঁ